এতিয়া গৰম দিনত ধৰক নেমু চৰবত আদি লাগেই মানুহে চাহ আদি খবলৈ অকণমান টান পায় গৰমত সেয়েহে নেমু চৰবত আদি বনোৱা হয় আৰু নেমু চৰবত বুলি ক'লেও ধৰক নেমুত নিমখ চেনি আদি সকলো দি পেলাই নেমু চেপি পেলাই চৰবত বনোৱা হয় তেনেকেই খাবলৈ হয় আৰু ইপিনেদি বাৰীত ৰহদৈ আছে কৰদৈ আছে সেইবিলাক আমি মিক্সিত দি দিওঁ দি সেইটো ৰসটো উলিয়াই এনেই এইবেলেগে থৈ দিওঁ দৰকাৰমতে খাবৰ সময়ত তেনেকৈ আকৌ চেপি বেছিকৈ আৰু অলপ পা পানী মিলাই চেনি দি নিমখ দি তেনেকৈও খাবলৈ খাবলৈ ভাল লাগে তেনেকেও খোৱা হয় তেনেকৈ কৰি আমি খাওঁ অনাৰস অনাৰসো আছে ওচৰত ঘৰতো আছে কিনিবলৈও পাওঁ তেনেকৈ অনাৰস আনো আনি তেনেকৈ থৈ দিওঁ ফ্ৰীজতে ভৰাই দৰকাৰমতে সেয়া কোনোবা আলহী আহিলে তেনেকৈ উলিয়াই লগতে কাটি মিক্সিত দিওঁ দি তাৰ পাছত মিক্সিৰ পৰা উলিয়াই আকৌ অলপ চে পানী দি মিলাই চেপি আকৌ তাত চেনি নিমখ আদি দি পেলাই চেকি সেয়া খোৱা হয় তেনেকৈ হ'লেও খাবলৈ ভাল আৰু বেলৰ চৰবতটো বৰ উপকাৰী বস্তু আমাৰ ঘৰতে আছে বেল আমি তেনেকৈ বেলটো ভাঙি লওঁ ভাঙি লৈ চালনীত চালোঁ চালনিত চালি পেলাই আকৌ অলপ গাখীৰ দি অলপ পানী দি চেনি মিলাই ঘুটি পেলাই তেনেকৈ গিলাছত লৈ চৰবতৰ নিচিনাকৈ সেইটো খাবলৈ ভাল সেইটো গৰম দিনত খাবলও ভাল আৰু বস্তুটো পেটৰ কাৰণেও উপকাৰী আৰু বহুত মানুহে সেইটো বস্তু খায় সেইকাৰণে সেইটো বস্তু আমি খোৱা হয় আমটো আমি দৰকাৰমতে মিক্সিত দি দিওঁ পকা আমটো মিক্সিত দিয়া সেইটো জোল হৈ যায় তাৰ পাছত আকৌ অলপ পানী দি চেনি দি ঘুটি পেলাই তেনেকৈ আমি চৰবত হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ এনেকুৱাকৈ আমি চৰবত খাই চৰবতবিলাক আমি পনীয় পানীয় বস্তু ঘৰত ব্যৱহাৰ কৰোঁ তাৰোপৰি গাখীৰপানী গাখীৰৰ সৈতে গৰমপানী গাখীৰপানী চাহ ইত্যাদি বস্তুতো আছেই আমি সদায় খোৱা বস্তুৱেই তেনেকুৱাকৈ আমি খোৱা হয়